ৰন্ধা বঢ়া কৰা কামটো অকল মহিলাৰে বুলি বৰ্তমান ক'ব নোৱাৰি কিয়নো বৰ্তমান যুগটো হৈছে সকলোৰে কাৰণে ব্যস্ত যুগ আজিকালি পুৰুষ মহিলা সকলো সমানেই ঘৰৰ পৰা ওলাই যাবলগীয়া হয় প্ৰত্যেকেই ব্যস্ত কাৰণ কোনো মহিলাই ঘৰত বহি নাথাকে বিশেষকৈ সেই ক্ষেত্ৰত ধৰক

কিন্তু তেওঁ মিলাব নোৱাৰা হৈ যায়গৈ গতিকে এই ক্ষেত্ৰত যদি নিজৰ পুৰুষজনে তেওঁক অকণমান সহায় কৰি দিয়ে তেতিয়া হ'লে মহিলাজনীয়েও সকাহ পায় আৰু কামখিনিও সোনকালে হৈ যায় বৰ্তমান আমি সকলোবিলাকেই ধৰক ওলাই যাওঁৱেই যিকোনো এটা কামত নোযোৱাকেটো নাথাকোঁ কোনোটো ঘৰত বহি নাথাকে আগতে মহিলাসকল ঘৰত বহি থাকে ঘৰুৱা সেই কাম বনকে কৰিছিলে সেইকাৰণে তেওঁলোকে নিজেই ধৰক ৰন্ধা বঢ়া কামবিলাক কৰিছিলে কিন্তু এতিয়া ধৰক নটা বজাৰ লগে লগত সকলো ওলাই যাবলগীয়া হৈ যায় ল'ৰা ছোৱালীৰ পৰা আদি কৰি মতা তিৰোতা সকলো ওলাই যাব লাগে গতিকে এই ক্ষেত্ৰত যদি সেই অকল তিৰোতা মানুহগৰাকী গোটেই ঘৰখনৰ কামখিনি কৰিবলগীয়া হয় গতিকে তেওঁটো সময়টো মিলাবগৈ নোৱাৰিব দুখন হাতেৰেহে কাম কৰে চাৰিখন হাতটো তেওঁৰ নাই গতিকে চাৰিখন হাত হ'বলে যাওঁতে সেই পুৰুষজনে তেওঁৰ লগত সহযোগ কৰিবই লাগিব আৰু ল'ৰা ছোৱালীকটো আপুনি বাট চাই থাকি লাভ নাই কাৰণ সিহঁতো সমানে সমানেই ওলাই যাব লাগিব হয়টো সিহঁত অকণমান আগতীয়াকেহে যাবলগীয়া হয় স্কুললৈ গতিকে সিহঁতক অকণো আশা কৰিব নোৱাৰি পুৰুষজনে কৰিবই লাগিব বাধ্যতামূলকেই হৈ পৰিছে বুলি ধৰক সেই ক্ষেত্ৰত এতিয়া আনৰ কথা নকওঁ মোৰ হাজবেণ্ডে এতিয়া এই ৰন্ধা বঢ়া ক্ষেত্ৰত ইমান পাকৈত নহয় তেওঁ কৈ দিব পাৰিব মুখেৰে যে আমুকটো আমুকটো বনাবা আমুকটো লগত আমুকটো মিলাই কৰি বনাবাচোন খাবলে বৰ টেষ্টী হ'ব কিন্তু তেওঁ বনাই দিব ইমান ভালকৈ নাজানে তথাপিটো কিন্তু সহায় কৰি দিয়ে কাৰণ ৰাতিপুৱা সময়কণত ইমান উৎপাত লাগে বিশেষকৈ সেই সময়কণত অকণমান হ'লেও সহায়ৰ প্ৰয়োজন হয় ময়েই চিঞৰো কেতিয়াবা জান আহাঁচোন বেগেতে মোক আমুকটো কৰি দিয়া তামুকটো কৰি দিয়া এতিয়া ৰুটি ভাজি বনাই পেলাই টিফিনত দিব লাগে ৰুটি ভাজি টিফিনত স্কুললৈ দিবলৈ যোৱাৰ লগত লগত আপোনাৰ সেই সময়কণত এনেকুৱা দৌৰা দৌৰি হয় নহয় গতিকে চিঞৰো আঁহাচোন আঁহা মই ৰুটিখন বেলি দিওঁ তুমিয়েই ভাজি যোৱাহি তেওঁ ভাজি দিয়ে বা আকৌ কওঁ ছোৱালীক টিফিনত পানী বটল হেৰিয়াত বটলত পানী ভৰাই দিয়া টিফিনটো আনি মোক ওচৰ চপাই দিয়া এনেকুৱা ধৰণৰ ধৰক সৰু সুৰা কাম কিছুমানৰ কাৰণে তেওঁক বিচাৰোঁ আহে বাৰু কৰি মেলিও দিয়েহি কাৰণ নকৰিলেটো উপায় নাই সময়টো নিমিলেগে এতিয়া ছোৱালীক স্কুললৈ উলিয়াই দিবলৈ যাওঁতে আপোনাৰ তেওঁলোকৰ বাধ্যতামূলক দুডাল বেণু গাঁঠি দিব লাগে এতিয়া দুডাল বেণু গাঁঠি দিওঁতা তাইৰ চুলি দীঘল তাইক যথেষ্ট সময়ৰ প্ৰয়োজন হয় গতিকে সেইটো মইহে মেইনটেইন কৰিব পাৰিম সেইটোটো দেউতাকে নোৱাৰে কৰিব গতিকে মই সেইটো কৰিবলৈ যাওঁতে দেউতাকক মই খাটিবলগীয়া হৈ যায় যে তুমি তাইৰ পানী বটল টিফিন এইকেইটা আনি পেলাই বেগত ভৰাই দিয়া কাৰণ তাই সৰু ছোৱালী ঠিক তেনেকৈ ধৰক সকলোৰে ক্ষেত্ৰতেই হয় আৰু এইটো অকল মোৰ ক্ষেত্ৰত বুলি মই নকওঁ মানে আমি এতিয়া আলোচনা কৰোঁ আৰু ইজনীয়ে সিজনীয়ে লগ পালে যে ৰাতিপুৱা সময়কণ কেনেকে মিলোৱা তেতিয়া কয় আৰু প্ৰতিজনীয়ে কয় আৰু মোক এনেকে মোৰ মিষ্টাৰে সহায় কৰি দিয়ে ইজনীয়ে ক'ব মোক এনেকুৱাখিনি কামত সহায় কৰি দিয়ে কোনোবাই ঘৰ সাৰিয়েই দিয়ে দৌৰা দৌৰি হ'লে কোনোবাই ধৰক বোলে নাই বাথৰুমত আৰু কানি কাপোৰ কেইটা থৈ আহিছোঁ সেইকেইটাকে অকণমান ধোৱা পখলাত সহায় কৰি দিয়ে তেনেকুৱাকৈ ধৰক সকলোৱে যোনে যেনেকেই পাৰে আৰু কৰি মেলি দিয়ে আৰু নিদিয়াকৈ কোনেও কাকো নাথাকে বিশেষকৈ যে ৰন্ধা ক্ষেত্ৰত লাগি দিবলগীয়া হয়েই মানে কাৰণ একেটা টাইমতে ভাত ৰুটি ভাজি আকৌ মেগী এনেকুৱা ধৰণৰ ধৰক আহাৰবিলাক বনাই কৰি দিবলগীয়া হৈ যায় খেলি মেলি লাগি যায়গৈ ৰাতিপুৱা সময়কণত বিশেষকৈ বাকীখিনি সময়ত বাৰু পাৰি আৰু কৰিব কিন্তু এই ৰাতিপুৱা সময়কণতে বৰ অসুবিধা হয় সেইকণ সময়ত মানে নিজৰ মানুহজনক একেবাৰেই প্ৰয়োজন মানে লাগেই আৰু তেওঁ কৰি দিবহিয়েই লাগে গতিকে তেওঁক মানে মাতোৱেই আৰু মই মই বুলিয়েই নহয় আৰু প্ৰত্যেকজনীয়েই মাতে বুলি ভাবোঁ কাৰণ যিহেতু লাগিবই সকলোকে সকলোৱেই কৰি মেলি দিয়ে আৰু আগতে ধৰক নিদিছিল আগৰ মানুহবিলাকে কিনো মানে ধৰক আমাৰ এতিয়া মাহঁতৰ কথাকে কওঁ আমাৰ মাহঁতে ঘৰতে ৰন্ধা বঢ়া নিজেই কৰিছিল বা ক'লৈকো ওলাই নগৈছিল আগৰ মহিলাসকলে তেনেকে মানে যিকোনো কামত ওলাই নগৈছিল কিন্তু এতিয়াটো নহ'ব তেনেকে এতিয়া কোনো মহিলাই অকলে ঘৰত এনেই নাথাকে কাৰণ যুগটো ইমানেই বেছি মানে ধৰক কি বুলি ক'ম এতিয়া সাংঘাতিক এটা যুগ আহিছে কেইটামান পইচাৰে চলিব নোৱাৰে আগতে এশ টকাৰে বজাৰ কৰিব পাৰিছিলে কিন্তু এতিয়া এশ টকা বজাৰ কিবা হয় জানো নহয় মানুহক ঘৰখন চলিবলৈ হ'লে পুৰুষ মহিলাই সমানেই কাম কৰিবলগীয়া হৈছে কাৰণ এখন ঘৰ চলিবলৈ যাওঁতে ল'ৰা ছোৱালীক পঢ়াবলে যাওঁতে বহুত টকাৰ প্ৰয়োজন হৈ যায় আৰু সেই টকাখিনি উপাৰ্জন যে অকল পুৰুষজনে কৰি আনিব মহিলাই ঘৰতে ভাত ৰান্ধিয়েই পাৰ কৰিব সেইটোতো নহয় মহিলায়ো সমানে সমানে যাবলগীয়া হৈছে ওলায় যিকোনো কাম কৰিবলগীয়া হৈছে ধৰক ব্যৱসায় বাণিজ্য সকলোতে আগতে মহিলাই দোকান নিদিছিলে কিন্তু এতিয়া মহিলাই দোকান দিবলে বাধ্য হৈ পৰিছে এতিয়া দোকান দিলে মহিলাৰ লাজ নালাগে আগতে মহিলা সকলে যদি দোকান দিছিল তেতিয়াহ'লে মানে লাজ পাইছিল আৰু নকৰিছিল কয় আকৌ ই কেতিয়াবা ক'ৰবাত কাদচিৎ যদি কোনোবাই দেখেও মাইকী মানুহ দোকানত বহি থকা বেলেগে মানে হাঁহিছিল সৈজনীয়ে একেবাৰে দোকানত দোকানী হৈ গ'ল কিন্তু এতিয়া নাহাঁহে কোনেও কাকো কিয় নাহাঁহে কাৰণ কৰিব লাগিব বাধ্যতামূলক কেইটামান পইচাৰে এতিয়া চলিব নোৱাৰে মানুহ ঠিক তেনেকুৱা ধৰণৰ ধৰক কিছুমান কামৰ বাবে যিহেতু মহিলা সকলো সমানে সমানে পুৰুষৰ লগত ওলাই যাবলগীয়া হয় গতিকে তেনে ক্ষেত্ৰত ঘৰুৱা সেই কামখিনিতটোটো পুৰুষেও মহিলাক সহযোগ কৰি দিবই লাগিব দিয়কচোন নহ'লে কেনেকে হ'ব

আৰু পুৰুষে ভাত ৰন্ধা কামত সহায় কৰি দিলে সেইটো কিবা হাঁহিবলগীয়া কথা হ'ব এইটোতো নহয় পুৰুষেও কৰিব লাগিব কাৰণ পুৰুষৰ কামটোতো মহিলাই সহায় কৰি দিবলগীয়া হৈছে আজিকালি পুৰুষৰ কৰি থকা কামবিলাকতোটো মহিলাবিলাকে যথেষ্ট পৰিমাণে সহায় কৰি দিয়ে আজিকালি অফিচত এতিয়া ধৰক কম্পিউটাৰৰ কামটোকে কৈছোঁ কম্পিউটাৰ কামটোতো ছোৱালী মানুহেও কৰে অকল যে পুৰুষেই কম্পিউটাৰৰ কাম কৰে তেনেকুৱাটো নহয় ছোৱালী মানুহেও কৰে তেনেকুৱা বহুত ধৰণৰ ধৰক উপমা আছে পুৰুষৰ কামত মহিলাই সহায় কৰি দিয়ে গতিকে মহিলাৰ এই বিশেষ ৰন্ধা বঢ়া কামটোত কিন্তু মানে পুৰুষে সহায় কৰি দিবই লাগিব এইটো একেবাৰে কমপালচ'ৰী আৰু নহ'লে নোৱাৰি মিলাব নোৱাৰি সময় বৰ তাকৰ আমাৰ দৈনন্দিন জীৱনত কৰি আহা কামবোৰ কৰিবলৈ যাওঁতে তাৰমানে আমাৰ সময় বৰ তাকৰ হৈ যায় গতিকে এই তাকৰ সময়খিনিত আমি সকলোৱেই মিলি হাত যদি আগনবঢ়াওঁ তেতিয়া হ'লে আমি আধাপেটীয়া হৈ পেলাই নিমখ ভাত খাই চলিব লাগিব গতিকে আমি যদি অকণ ভালকৈ খাবলৈ বিচাৰোঁ গতি সেইটো কৰিবলে হ'লে ভালকৈ খাবলৈ হ'লে নিজৰ মানুহজনক কামত লগাবই লাগিব জোৰ জৱৰদস্তি মইটো জোৰ জৱৰদস্তি লগাই দিওঁ উপায় নাই তেওঁ নকৰোঁ বুলি ক'লেও মই বাধ্যতামূলক কৰাই দিওঁ কেতিয়াবা তেওঁ কয় এই এইবিলাক মাইকী মানুহৰ কামহে আমাৰ কাম নহয় নহয় মই তেতিয়া কওঁ চোৱা মাইকী মানুহৰ কাম বুলি যদি তুমি ৰৈ থাকা নকৰাকৈ থকা তেতিয়াহ'লে সময়টোতো গৈ আছে সময়টোতো মতা মাইকী বুলি হিচাপ নাইকিয়া সময়টো গৈয়ে আছে সময় আগতে যেনেকে ঘূৰিছিল ঘড়ীটো এতিয়াও তেনেকেই ঘূৰি আছে গতিকে সময়টোলে চাই পেলাই অকণমান হাত উজান দিয়া তেতিয়াহে কামটো হ'ব সেইকাৰণে কৈছোঁ মানে ধৰক অকল যে মহিলাই ভাত বনাব লাগিব এইটো নহয় পুৰুষে সহযোগ কৰিলে নিশ্চয় বৰ্তমান যুগত আগুৱাই যোৱাত সকলোৰে সুবিধা হ'ব